হেল্ল' অঁ লো লোহিত বৰা ফাৰ্নিচাৰত লাগিছে নহয় হেল্ল' লোহিত বৰা ফাৰ্নিচাৰত লাগিছে নহয় অঁ ঠিক আছে ঠিক আছে মোক এই আপোনাৰ ছোফা এটাই ডিভান এখনে লাগিছিলে আপোনাৰ তাত পোৱা যাব নহয় ঠিক আছে ঠিক আছে এইবিলাকৰ প্ৰাইচবিলাক কেনেধৰণৰ হ'ব ছাগৈ

বুইছোঁ বুইছোঁ বুইছোঁ এতিয়া আপোনাৰ দোকান কি কি বাৰত খোলা থাকে ঠিক আছে ঠিক আছে দিয়ক তেতিয়া হয় হয় হয় ঠিক আছে তেতিয়া মই পৰহিলৈ মানে গৈ আছোঁ দিয়ক ঠিক আছে হ'ব